আমাৰ যেতিয়া বিজ্ঞাপন দিয়ে ঠাইবোৰত তেতিয়া মানে ধৰক ডাঙৰ ডাঙৰ বেনাৰ মাৰি দিয়ে বেনাৰবোৰত ধৰক বেনাৰবোৰত ধৰক যিকোনো বস্তু ধৰক ডাবল এটা বস্তুৰ বিনিময়ত আন এটা বস্তু বেছিকৈ দিয়ে সেইসকল লোকে যেতিয়া অফাৰ পায় মানুহসকলে তেতিয়া মানে বেছিকৈ বস্তুবোৰ ল'বলৈ ভাল পায় সৃষ্টিমূলক আৰু প্ৰভাৱশালী কোনো এটা বিধানৰ কথা মই ক'ব বিচাৰিছোঁ যে এটা চুলি তেলৰ বিষয়ে চুলি তেলটো যি কি নহয় বৰষাৰাণীয়েে বিজ্ঞাপনটো আগবঢ়াইছে চুলি তেলটোত চুলি সৰা বন্ধ হয় পকা চুলি কেঁচা কৰে সৰা চুলি বন্ধ কৰে টপা মূৰাও চুলি গজায় চুলিৰ নাম তেলটোৰ নাম হ'ল যিটো তেলত বৰষাৰাণীয়ে বিজ্ঞাপন আগবঢ়াইছে সেই তেলটোৰ নাম হ'ল কেশ বেদা তেল চুলিৰ কাৰণে বহুত আগবাঢ়া চুলিত সেই তেলটো লগালে বহুত মানুহে সফল হৈছে আৰু সফল হ'ব পাৰিছে এই তেলটো বহুত লোকেও ব্যৱহাৰ কৰিছে এইটো বিজ্ঞাপন আমাৰ অসমৰ অভিনেত্ৰী বৰষাৰণীয়ে আগবঢ়াইছে